আটছা মই এখন এই এক্টিভা কিনিছিলোঁ চাৰিবছৰমান আগতে আৰু এতিয়াটো চাৰ্ভিচিং ভালে পাই আছো এতিয়ালৈ কোনো প্রব্লেম হোৱা নাই মাইলেজ চাইলেজো ভাল একো প্ৰব্লেমো পোৱা নাই ভাল হেৰিত ৰানিঙত চলি আছে বৰ্তমান